মই অধিক লিখিব বিচৰা বস্তুবোৰৰ ভিতৰত এটা প্ৰধান বিষয় হৈছে সামাজিক সমস্যা বৰ্তমান সময়ত সমাজত প্ৰভাৱ পৰা বিভিন্ন ধৰণৰ কথাবোৰলৈ যদি আমি মন কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ বৰ্তমান সময়ত আমাৰ সমাজখন যথেষ্ট পৰিমাণৰ ভাল দিশত আগবাঢ়িছে ভাল দিশ আৰু বেয়া দিশ দুয়োটাই আছে কিন্তু ভাল দিশবোৰৰ ভিতৰত প্ৰথম মই যদি ক'বলৈ যাওঁ আমাৰ সমাজখন বৰ্তমান সময়ত যথেষ্ট উন্নত হৈছে সেইয়া শৈক্ষিক ক্ষেত্ৰতেই হওক বা সেইয়া ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক বিভিন্ন দিশত আমাৰ সমাজখন আগুৱাই যোৱা দেখিবলৈ পোৱা গৈছে আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকো বৰ্তমান সময়ত খেলৰ প্ৰতি যথেষ্ট আগ্ৰহ থকা দেখিবলৈ পোৱা যায় আৰু সেই ল'ৰা ছোৱালীবিলাকৰ ক্ৰীড়াৰ প্ৰতি থকা ধাউতিখিনি বৰ্তমান সময়ত চৰকাৰেও ভালভাৱে গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় আৰু সেইকাৰণেই তেওঁলোকে আজিকালি বিভিন্ন ধৰণৰ পঞ্চায়ত পৰ্যায়ৰ বা ডিষ্ট্ৰিক পৰ্যায়ৰ তেওঁলোকে বিভিন্ন ধৰণৰ খেল আয়োজন কৰি সেই ল'ৰা ছোৱালীবিলাকক আগুৱাই যোৱাত সহায় কৰিছে আৰু শৈক্ষিক ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত বৰ্তমান বহুখিনি আগুৱাই গৈছে এটা সময় এনেকুৱা আছিল যিটো সময়ত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনাত মানুহবিলাকে ইমান গুৰুত্ব নিদিছিলে কিন্তু পিছৰ সময়ত বৰ্তমান সময়ত এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত মাক দেউতাকে যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায় আৰু বৰ্তমান সময়ত আমাৰ মাজৰ পৰা আগতেই যেনেধৰণে আমাৰ সমাজখন চলি আছিলে বিভিন্ন ধৰণৰ কু সংস্কৃতি অপব্যৱহাৰ এইবিলাক বৰ্তমান আমাৰ মাজৰ পৰা আঁতৰি গৈছে আগৰ সময়ত এগৰাকী নাৰী যেতিয়া ঋতুস্ৰাৱ হয় তেতিয়াও সেই নাৰী গৰাকীক অশুচি বুলি বহু লোকে নিজৰ ৰান্ধনীশালত বা কোনো মানুহৰ সংস্পৰ্শলৈ যাবলৈ তেওঁলোকক দিয়া নহৈছিলে এইবোৰৰ পৰা কিন্তু বৰ্তমান সময়ত মানুহবোৰ আঁতৰি আহিছে আৰু বৰ্তমান সমাজখন যেতিয়াই আমাৰ এতিয়া মহিলাগৰাকী তেনেকুৱা অশুচি বুলি আগতে ভবা হৈছিল কিন্তু বৰ্তমান সময়ত তেওঁলোকক সেইবোৰৰ পৰা আঁতৰি আহি চিকিৎসাৰ বা বৈজ্ঞানিক ভিত্তিত তেওঁলোকক আৰাম কৰিবলৈ দিয়া হয় আৰু আগৰ সময়ত আমাৰ গাঁৱলীয়া সমাজত বিভিন্ন ধৰণৰ অন্ধবিশ্বাস যেনে ডাইনী হত্যা বা বিৰা পোহা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰাবিলাক চলিছিলে কিন্তু বৰ্তমান বিজ্ঞানৰ যুগত মানুহবিলাক মানুহবিলাকেই সেইবোৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকে আৰু আগৰ সমাজখনলৈ যেতিয়া আমি চাওঁ তেতিয়া দেখিবলৈ পাওঁ যে আগৰ সমাজখনত বিভিন্ন ধৰণৰ কাৰ্যকলাপ যেনে আই দেখা দিয়া বা তেনেকুৱা ধৰণৰ অপায় অমংগল গাত লম্ভা বুলি ধৰা হয় আৰু আই দেখা দিলে সেই সময়ত বিভিন্ন ধৰণৰ সকাম নিকাহ কৰা হয় আৰু তাত তেওঁলোকক মাহ প্ৰসাদ দি ভকতসকলক মাতি তেওঁলোকক ভোগ খুওৱা হয় কিন্তু বৰ্তমান সময়ত সেইবোৰৰ পৰা আঁতৰি আহি মানুহে গম পালে যে আই বা বসন্ত ৰোগ দেখা দিয়াটো এটা কোনো অপায় অমংগলৰ কাৰ্য নহয় এইয়া হৈছে এক বীজাণু আৰু এই বীজাণুৰ সংক্ৰমণৰ ফলতেই এনেকুৱা ধৰণৰ ৰোগ হয় বুলি মানুহৰ মাজত প্ৰচলিত হৈছে আৰু এই ৰোগে দেখা দিলে মানুহে পোনতেই চিকিৎসা বিজ্ঞানৰ সহায় লোৱা দেখিবলৈ পাওঁ সেইয়ে মই এইটো সময়ত ক'ব বিচাৰোঁ যে বৰ্তমান সমাজখন আমাৰ বহুখিনি আগুৱাই গৈছে আৰু এই সমাজখন এনেকৈ গৈ থাকিলে এসময়ত আৰু উন্নতি হ'ব বুলি মোৰ দৃঢ় বিশ্বাস